মই নিজক স্বাস্থ্যৱান কৰি ৰাখিবলৈ বা নিৰোগী কৰি ৰাখিবলৈ মই য়োগা কৰোঁ এই সৰু সৰু কাৰ্যবোৰৰ বাবে সৰু সৰু যিবিলাক আমাৰ আসন আছে সেই আসনসমূহ কৰোঁ মাজে সময়ে মই কাৰ্ডিঅ' এক্সেছাইজো কৰোঁ দৌৰাও কৰিছিলোঁ আগতে কিন্তু বৰ্তমান মই অলপ ব্যক্তিগত সমস্যাৰ বাবে মই দৌৰা কাৰ্যটো বৰ্তমান স্থগিত ৰাখিছোঁ কিন্তু মই দৌৰোঁ দৌৰোঁ দিছ কৰিছোঁ কিন্তু সেই বৰ্তমান মই আজি দিনত মই এতিয়া কৰি আছোঁ য়োগা কৰোঁ আৰু মোৰ যিটো খাদ্যপ্ৰণালী খাদ্য প্ৰণালী বা খাদ্যাভ্যাস সেই খাদ্যাভ্যাসত চেইঞ্চ কৰিছোঁ আগতে যিখিনি ধৰক বা এনেকুৱা ধৰণৰ খাইছিলোঁ এতিয়া বৰ্তমান নাখাওঁ বাকী মই নিজৰ শাৰীৰিক ব্যায়ামসমূহ মই ঘৰতেই কৰি থাকোঁ